পৰিয়ালবৰ্গ বুলি ক'বলৈ হ'লে আমাৰ পৰিয়ালত মাত্ৰ তিনিজনেই মানুহ আৰু আত্মীয় কুটুম বুলিবলৈ হ'লে মামা মামী খুড়া খুৰী সকলোৰে সৈতে আমাৰ পৰিয়াল ডাঙৰেই আৰু বন্ধুবৰ্গ বুলি ক'বলৈ গ'লে স্কুল কলেজৰ পৰা আৰম্ভ কৰি কৰ্ম ক্ষেত্ৰলৈকে মোৰ অসংখ্য বন্ধু বান্ধৱী আছে আৰু সকলোৱে ভাল